কণী কুকুৰা কণী বেছি গৰম পৰিলে কুকুৰা কণী বেয়া হয় আৰু হাঁহৰ কণীও বেছি গৰম পৰিলে বেয়া হয় গৰমৰ কাৰণে কণী বেয়া হোৱা প্ৰথম কাৰণ আৰু যদি উমনি দিয়া হয় তেতিয়াহ'লে কুকুৰাজনী বা হাঁহাজনী যদি বাৰে বাৰে ওলাই যায় তেতিয়াহ'লেও কণী বেয়া হয় এতিয়া কুকুৰা এজনী কুকুৰাই কণী পাৰে ওঠৰটা পোন্ধৰটা তেনেকৈ কণী পাৰে আৰু কণী উমনি দিলে মানে কুকুৰা কণী গৰমত গৰম দিনত কুকুৰা কণী উমনি দিলে ওঠৰ দিন তেনেকৈ লাগে আৰু ঠাণ্ডা দিনত কুকুৰা কণী উমনি দিলে মানে বিছ দিন আৰু হাঁহ কণী ছাব্বিছ দিন ঊনত্ৰিছ দিন তেনেকৈ লাগে গৰম দিনত ছাব্বিছ দিন ঠাণ্ডা দিনত ঊনত্ৰিছ দিন হাঁহ কণী উমনি দিলে মানে সময় সিমানখিনি লাগে আৰু কুকুৰা কণী ঠাণ্ডা দিনত যদি ঠাণ্ডাৰ দিনতে হওক বা গৰম দিনতে হওক কুকুৰা কণী উমনি দিলে মানে কুকুৰাজনী যদি বাৰে বাৰে ওলাই যায় তেতিয়াহ'লেও কুকুৰা কণী এই কণীখিনি বেয়া হৈ যায় আৰু উমনি দি থোৱা অৱস্থাত যদি ভূমিকম্প আহে তেতিয়াও কণী বেয়া হয় আৰু ক আজিকালি বিজ্ঞান প পদ্ধতিৰে কণী উমনি দিব পাৰে ভল জ্বলায়ো লাইট জ্বলাই কণী উমনি দিয়ে উমনি দিব পাৰে তেনেকেও পোৱালি উলিয়াইছে আজিকালি বহুতে আৰু কণী আমি খাওঁ খাবলৈও পাৰোঁ তাৰপিছতে আকৌ হাঁহৰ কণীও খাওঁ বিক্ৰীও কৰোঁ কুকুুৰাই কণী পাৰে বিক্ৰী কৰোঁ তেনেকেই আৰু